হেল্ল' হেল্ল'

অঁ অঁ হেৰি তুমি এতিয়া কি লগাই আছা অঁ নহয় তুমি তুমি কি লগাইছা আৰু মইতো এইখিনি লগাইছোঁ এই দুইখিনি মিলাই কিনে বিক্ৰী কৰিবলে বজাৰত লৈ যাম বুলি ভাবিছোঁ আকৌ অঁ অঁ কেইখন লগাইছিলা অঁ অঁ এতিয়া কোন বজাৰত উলিয়াম বুলি ভাবিছা অঁ মই ভাবিছোঁ আমি দুয়জনীয়ে তোমাৰ বিশখন মোৰ বিশখন চাদৰ আৰু বিশখন গামোচা লৈ কেনে আমি সেই দোকানত দিলে এনেকৈ আমাৰ লাভটো নহ'ব আমি গাঁৱে গাঁৱে লৈ মানে বিক্ৰী কৰোঁ গৈ বোলা

অঁ অঁ হেৰি কৰিবা অঁ হেৰি কৰিবা আকৌ তুমি গামোচা কেইটা ডাঙৰ ফুল লগা বাচিছা নে সৰু ফুল লগা অঁ

অঁ এতিয়া চাদৰটো লগোৱা নাই অঁ অঁ মোৰ চাদৰ আছে বিশখন মই সেই চাদৰ কেইখন তিনিখন চাৰে তিনিখনে বিক্ৰী কৰিম বুলিহে ভাবিছোঁ আৰু লাহোৱাল বজাৰতো বহিব পাৰিম আৰু এইফালে বাগানীয়া বজাৰবিলাকত বহি দিম

এতিয়া বিহু নহ'লে খৰচা কেনেকৈ ওলাব

এনে দোকানত দিলে দোকানত দিলেতো আমাৰ ইমানখিনি প্ৰ'ফিট নহ'ব তেতিয়া মানে কম দামতে দিব লাগিব আমি যদি নিজেই বিক্ৰী কৰোঁ তেতিয়া আমি লাভৰ পইচাকেইটা আনক দিয়াতকৈ আমিয়ে ল'ব পাৰিম দুইজনীয়ে

আৰু

সেইটো কাৰণে মানে

অঁ তাকে আকৌ ভাবি আছোঁ ঘৰখনো চলিবলৈ পইচা ভালেমান কেইটকা দৰকাৰ হয় নহয় বিহুৰ ওচৰত আলহীয়ে বহুতখিনি আহে ন

আছে আৰু আছে সময় আছে টঙালী ব'বলৈ পাৰিবা সময় আছে এতিয়া আজি চ'তৰ তেৰদিন চৈধ্য দুুদিনমান গৈছে হে অঁ অঁ সেইবোৰ মানে আমাৰ এতিয়া যিখিনি বিক্ৰী কৰি আমাৰ যিখিনি প্ৰ'ফিট হ'ব তেতিয়াহে আমি পিঠাগুড়ি সান্দহুড়ি কড়াইগুড়ি তেতিয়াহে কৰিব পাৰিম অঁ আকৌ ল'ৰা ছোৱালী আকৌ কাপোৰ কানিও দিব লাগিব নহয় অকলতো হাজবেণ্ডলৈ আশা কৰি থাকিলে নহ'ব নো আমিও কিবা এটা উপাৰ্জন কৰি কিনে হাজবেণ্ডৰ সহায় কৰি দিব লাগিব তেতিয়াহে

এতিয়া হেৰি

অঁ পিছত অঁ

অঁ অঁ হ'ব তেতিয়াহ'লে সেইটোকে ক'লো আউ দেই ওলাবা সোনকালে